ঐ কালি যে মই ফ্লিপকাৰ্টৰপৰা জিনচ এটা অৰ্ডাৰ দিছিলোঁ সেইটো আজি আহি পালে প্ৰডাক্টটো ভালেই বহুত ছাইজ টাইজো মিলিছে ধুনীয়াকৈ আৰু কালাৰটোও ভাল বহুত